ঊনৈছশ ছয়সত্তৰ চনৰ ছয়সত্তৰ চনত মুকালমোৱা ৰঘুনাথ চৌধুৰী হাই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দি উত্তীৰ্ণ হওঁ তাৰ পৰা ঊনৈছশ ছয়সত্তৰ চনতেই গুৱাহাটীত বি বৰুৱা কলেজত পি ইউত এডমিশ্বন লওঁ তাৰ পৰা পি ইউ পাছ কৰি ডিগ্ৰীটো তাৰ পৰাই লওঁ ডিগ্ৰীটো লোৱাৰ পাছত চাকৰি তেতিয়া চাকৰি পোৱা নাছিলোঁ তেতিয়া গাঁৱত কিছুদিন থকাৰ পাছত দেউতাৰ সৰু সুৰা মানে ঠিকা চিকা কৰিছিলোঁ আৰু ৰাইজৰ লগতো কিছুমান কাম সামাজিক কাম কৰিছিলোঁ তেতিয়া যেতিয়া মানে আৰ্থিক দিশত অলপ হেৰি হ'ল নিজে অলপ অনুভৱ কৰিলোঁ তেতিয়া এই চাকৰিৰ যিটো সুবিধাটো পাই ইয়াত চাকৰিত জইন কৰিলোঁ শিক্ষা বিভাগৰ হেৰি ইন্সপেক্টৰ অফ স্কুল অফিচ জিলা জিলা জি জিলা কাৰ্যালয়ত তাতে মানে জুনিয়ৰ এছিছটেণ্ট হিচাপে যোগদান কৰিলোঁ তাৰ পৰাই মই অৱসৰ ল'লোঁ এইকেটা দিনত তাত চাকৰি লাইফতো মই মোটামুটি পঁচিছ বছৰ হৈছে মোটামুটি পঁচিছ বছৰেই হ'ল গোটেইখিনি মানে ফুলফিল নহ'ল মোৰ চাকৰি জীৱনটো কাৰণ এইটো মোৰ মানে অভাৰেইজত চাকৰিত সোমালোঁ সেইকাৰণে সকলো পিনে মোৰ বেনিফিটবিলাক কম পালোঁ এতিয়া সেনেকৈ চ মানে চলি পঁচিছটা বছৰৰ মোৰ কৰ্ম ক্ষেত্ৰত কৰ্ম ক্ষেত্ৰত মোৰ সেৱা আগবঢ়াই তাৰ পৰাই মই অৱসৰ গ্ৰহণ কৰি আজি ইয়াতে এনেকৈ ৰাইজৰ লগতে মানে অলপ দুই এটা সৰু সুৰা বা সামাজিক কামত লাগি দিন কটাই আছো আৰু